অঁ নিশ্চয় নিশ্চয় কওকচোন আপুনি কোনে কৈছে বাৰু অঁ কওক কওক

হয় হয় হয় হয় হয়

নিশ্চয় আমি হয় হয় হয়

হয় হয় আমি কালি নুমলীগড়ত আমি যাত্ৰীবাহী যিসকল মালিক আছিলে মালিক আৰু আমাৰ সন্থা বহি পেলাই আমি পৃথকে পৃথকে দুখন আলোচনা কৰিছোঁ এখন আমাৰ চৰকাৰৰ লগত হৈছে এখন আমাৰ মালিক সন্থাৰ লগত হৈছে এই আলোচনা খুব আমি হয়তো আমি এমাহ দেৰ মাহৰ পিছত এইখিনি আমি এটা ভাল ফল আপোনালোকৰ ওচৰত দেখুৱাব পাৰিম এই আপুনি এমাহ দেৰমাহৰ পিছতে আমি এইখিনি কাৰণে এডভেৰটাইজ আগবঢ়ামেই কেনেকৈ কি সুবিধা পাব আমি এইখিনি চিন্তা কৰি থকা হৈছে কালি আমি পৃথক পৃথকে দুখন আ আলোচনা কৰিছোঁ এখন আমি চৰকাৰৰ লগত কৰিছোঁ এখন আমি মালিকৰ লগত কৰিছোঁ সন্থাৰ লগত আমি তেনেকৈ কৰি পেলাই আপোনাক আৰু দেৰমানৰ দেৰমাহমানৰ ভিতৰত আমি ভাল এটা ৰিজাল্ট দিম বুলি আপোনাক আশা ৰাখিলোঁ ঠিক আছে হ'ব হ'ব ধন্যবাদ